অসমীয়া ভাষাটোসংস্কৃত বা ইংৰাজী ভাষাৰ পৰা প্ৰভাৱিত হোৱা দেখা যায় সংস্কৃত ভাষাৰ দ্বাৰা অসমীয়া ভাষাটো প্ৰভাৱিত হোৱাতো এই কাৰণেই স্বাভাৱিক কাৰণ সংস্কৃত ভাষাৰ স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ প্ৰায় মিল অসমীয়া ভাষাৰ লগত দেখা যায় আনহাতে অসমীয়াত এনে কিছুমান শব্দ আছে যিবোৰ সংস্কৃতমূলীয় যিবোৰ শব্দৰ মূল সংস্কৃত আৰু অসমীয়া ভাষাই তাক গ্ৰহণ কৰিছে যেনে সংস্কৃতৰ দন্ত্য শব্দৰ পৰা অসমীয়াত উৎপত্তি হৈছে দাঁত এতিয়া বৰ্তমান এতিয়া আকৌ ইংৰাজী ভাষাৰ দ্বাৰা অসমীয়া ভাষাটো প্ৰভাৱিত এইকাৰণে প্ৰভাৱিত হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ ইণ্টাৰনেটৰ যুগ ছচিয়েল মেডিয়াৰ যুগ গতিকে ইংৰাজী শিক্ষাটো সৰ্বত্ৰে বিয়পি পৰিছে আৰু অসমীয়াবাসীয়েও বিভিন্ন ব্লগ চেনেলতে হওক ইংৰাজী ভাষাটোৰ চাই চাই তাৰ প্ৰয়োগ শিকিছে গতিকে স্বাভাৱিকতে মানুহৰ অসমীয়া মানুহৰ ভাৱ ভংগীলৈয়ো সংস্কৃত ভাষাৰ প্ৰভাৱ পৰিছে বা ইংৰাজী ভাষাৰ প্ৰভাৱ পৰিছে